মই জনা বিদ্যুতৰ কিছুমান বিপদ হৈছে যেনে চুইচ দিওঁতে তিতা হাতেৰে দিব নালাগে বা বিদ্যুতৰ কাম কৰোঁতে খালী ভৰিৰে কৰিব নালাগে আৰু তেনেকুৱা বিজুলী ঢেৰেকনি মাৰিলে বা চুইচ মোবাইলৰ চু চাৰ্জত দিয়া থাকিলে বা ফেনৰ চুইচ লাইটৰ চুইচ দিয়া থাকিলে সেইবিলাক অফ কৰি থ'ব লাগে আৰু বিজুলী ঢেৰেকনি মৰা অৱস্থাত লাইটৰ হেৰি ওচৰত থাকিব নালাগে সেইবিলাক চৰ্ট চাৰ্কিট হ'ব পাৰে বা চৰ্ট চাৰ্কিট হৈ জ্বলা সম্ভাৱনা থাকে আমাৰ ঘৰত এবাৰ বিজুলী ঢেৰেকনি মাৰোঁতে গোটেই ব'ৰ্ডৰ চুইচবিলাক জ্বলি গৈছিলে মেইন চুইচ অফ কৰি থোৱা অৱস্থাতো ব'ৰ্ডৰ চুইচ জ্বলি গৈছিলে আৰু সেইটো কাৰণে আমি বস্তুবিলাক মানে লগাওঁতে বা অফ কৰোঁতে ভালকৈ দিব লাগে আৰু বিজুলী ঢেৰেকনি মৰা অৱস্থাত এইবিলাক চব বন্ধ কৰি ৰাখিব লাগে